অ' দাদা অ' আমাৰ তাতে একদম ভাল চাহপাতটোয়ে আছে ইয়াত থকাতটো দুইটাই আছে আপোনাৰ যোনটো লাগে সেইটোয়ে ল'ব পাৰিব আপোনাক বা কোনটো লাগে আকৌ কে জি আপোনাৰ দুইশ টকা কিবা কম বেছি কিবা কম বেছি হ'ব বাৰু হ'ব দিয়ক আমি দুইটাই কিবা মিলা মেলি কৰি ল'ম আৰু আজিকালি চাহপাতৰ দামো বেছি ন পোন্ধৰশ পোন্ধৰশ টকাটো বহুতে কম হয় পোন্ধৰশ টকাত পোন্ধৰশ টকাত আপুনি দুইশ টকা এটা কমাই দিব অ' ওঁঠৰশ কৰি দিব মোৰ দোকানখন এই চকৰ কাষতে সোতৰশ চাৰে সোতৰশ কৰি দিব হয় আহাৰ আগতে এবাৰ ফোন মাৰিব দেই মই দোকানত নাথাকিবও পাৰোঁ